কাম কাম অঁ গাঁৱৰ মানুহত সবা সবাহ বিয়া হ'লে মই কাম চাম কৰি মেলি দিওঁগৈ আৰু পিছদিনা আগদিনাখনি গৈ মই আৰু গাঁৱৰ মানুহে মোৰ মিটিং চিটিং হ'লেও বহুত সমাজলৈ মাতে মোৰ গাঁৱৰ মানুহে অঁ মোৰ গাঁৱৰ মানুহে বহুত বিয়া সকাম হ'লে মোক তামোল চালি চাহ তামোল দিবলৈও মোক মাতে গাঁৱৰ মানুহে মোৰ গাঁও মানুহে বহুত ভাল পায় মোক কিবা মিটিং চিটিং এখন হ'লেও মোক এনেই উপস্থিত থাকিবলৈও কাম আছে বুলি ক'লেও কি কাম আছে সেইবোৰ সোধে সেইকাৰণে মোৰ গাঁৱৰ মানুহে বহুত ভাল পায় মোক বিয়া সকামে তাৰমানে যাওঁ মোক লৈ মেলি যায় মোক সকাম বিয়া এতিয়া কাইলে পৰহিলে বিয়া এখন আছে তালে মোক মাতিছে তামোল চালি কাটিবলে তামোল চালি কাটিবলে মোক ভাল পায় মোক বিয়া খাবলৈও মোৰ গাঁও মানুহে লগ ধৰি ক'বাত সকাম চকাম খাবলৈ গ'লেও মোক গাঁৱৰ মানুহে লগ ধৰে মোক বিয়া সকাম খাবলৈও মোক ওচৰ চুুবুৰীয়াই লগ ধৰি মাতি মাতি নিয়ে মোক সেইকাৰণে মোৰ গাঁৱৰ মানুহে বহুত ভালো পায় মোৰ গাঁও মানুহক বহুতো সহায় কৰোঁ মোৰ গাঁও মানুহে বহুত ভাল পোৱা কাৰণে ময়োতো গাঁও মানুহকতো ভাল পাব লাগিব সহায় কৰি দিয়ে মোৰ মানুহক তামোল বিয়া সকাম হ'লে তামোল চালি চব কাটি মেলি দিওঁ বিয়া আগদিনাখনি বিয়া আগদিনাখনি হ'লেও মই তামোল চামোল কাটি মেলি দিওঁগৈ বিয়া বিয়া পিছদিনাখনি হ'লেও মই আহিব ধুই মেলি থৈ আহোগৈ ভাল মোক সেইকাৰণে মোক গাঁৱৰ মানুহে ভাল পায় বেয়া নেপায় মোক গাঁৱৰ মানুহে বহুত মৰমো কৰে মোৰ গাঁও মানুহে মোক সেইকাৰণে ভাল পায় কিনে মোক বহুত সহায়ো কৰে ময়ো মানুহক বহুত সহায় কৰোঁ মই মানুহক বেয়া ভাৱ বেয়া ভাৱ নাই মোৰ ভাগৰ মানুহৰ লগত বেয়া চকুৱে চাৱনি নাই মোৰ মানুহক বহুত ভাল পাওঁ গুণেহে মোকো মানুহে ভাল পায় মোৰ মানুহক বহুত বিপদ আহিলে মানে সহায় সহযোগ কৰোঁ মোকো সহায় কৰে মানুহে বিয়া সকাম হ'বলৈ গ'লেও মোক মানুহে লগ ধৰি নিয়ে নেযাং ক'লেও নেমানে কয় মই সেইকাৰণে যাওঁ লগৰ মানুহৰ লগত মোৰ মানুহৰ বহুত বেয়া ভাৱ নাই মোৰ মানুহৰ বহুত ভাল ভাৱ আছে মোৰ মানুহৰ লগত বহুত মোৰ মানুহৰ লগত বহুত হেৰি মোৰ মানুহৰ লগত বহুত হাত আছে মোৰ মানুহৰ লগত মই মিছা মিছা মিচি মই মানুহৰ লগত মই কাজিয়া পচলা লাগি নাই পোৱা মোৰ মানুহক বহুত ভাল পাওঁ মোৰ মোকো মানুহে সেইকাৰণে মোৰ ভাল পায় মানুহক বহুত ভাল চকুৱে চায় মোৰো মোকো মানুহে সেইকাৰণে অঁ ময়ো মানুহক সেইকাৰণে ভাল চকুৱে চায় মোকো মানুহে ভাল চকুৱে চায় মোকো মানুহে বহুত সহায় কৰে মইও মানুহক সহায় কৰোঁ গোটৰ মিটিং এখন বহিলেও মই যাওঁ মই যাওঁ মোকো ময়ো মানুহক লগ ধৰি মেলি লওঁ ক'বাত কিবা কিবি হ'লে মেলিলে ময়ো মোকো মানুহে মোকো মোকো মানুহে লগ ধৰি নিয়ে ময়ো ময়ো ময়ো মানুহক বেয়া ভাৱ মোৰ মোৰো মানুহক মানে বেয়া ভাৱ নাই ময়ো মানুহক মিছামিচি কথা মিছামিচি কথা ক'ব নোৱাৰোঁ মোকো মানুহে ময়ো মানুহক মিছামিচি কথা ক'ব নোৱাৰো মোকো মানুহে মিছামিচি কথা নকয় ময়ো ময়ো বহুত মই মোকো মানুহে সেইকাৰণে বহুত গাঁৱৰ মানুহে ভাল পায় ময়ো সেইকাৰণে মানুহক ভাল পাওঁ মই ময়ো ময়ো ক'বাত বিয়া সকাম হ'লে মেলিলে শাক চাক কাটি মেলি কাটিবলৈ যাওঁ চাহ আৰু চাহ পানী দিবলৈ যাওঁ মানুহৰ ক'বাত বিয়া সকাম হ'বলৈ হ'লে মানে মোক চাহ পানী দিবলৈ মোক মাতে মানুহে মোকো ময়ো সেইকাৰণে মোৰ ঘৰত কিবা কিবি হ'লে মানে মোৰ মানুহক চাহ তামোল দিবলে মাতোঁ মোৰ লগৰ বান্ধৱীকীজনীক ময়ো ময়ো সেইকাৰণে মানুহক বেয়া বেয়া চকুৱে নেচাওঁ মানুহ লগৰ মানুহ চবকে দৰকাৰ হ'ব মোক কি নহ'ব বেলেগক কি নহ'ব ময়ো ময়ো মানুহক সেইকাৰণে ভাল পাওঁ মোকো মানুহে সহায় কৰি দিয়ে